আজিকালি আটাইতকৈ বেছি ব্যৱহৃত এপবোৰ হৈছে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম স্নেপছেট ইত্যাদি এই এপসমূহৰ সহায়ত এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত সম্পৰ্কিত হৈ থাকিব পাৰে অৰ্থাৎ এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কথোপকথন সম্পৰ্ক স্থাপন কৰিব পাৰে এই এপসমূহ চলাবৰ বাবে ইণ্টাৰনেটৰ অতিকৈ প্ৰয়োজন ইণ্টাৰনেটৰ অবিহনে যেন এই এপবোৰ অচল হৈ পৰিব পাৰে আজিকালি দেখা যায় যে এই এপসমূহ মানুহৰ দৈনন্দিন জীৱনৰ সংগী হৈ পৰিছে এই এপসমূহ নহ'লে যেন মানুহে জীৱন চলাবই নোৱাৰা হৈছে এই এপসমূহৰ বহু সুবিধাও আছে বহু অসুবিধাও আছে স্মাৰ্টফোনৰ কিছুমান সুবিধা হৈছে স্মাৰ্টফোনৰ দ্বাৰা এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত সম্পৰ্কিত হৈ থাকিব পাৰে অৰ্থাৎ এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ খা খবৰ ল'ব পাৰে আৰু এটা স্মাৰ্টফোনৰ সুবিধা হৈছে এজন ব্যক্তিয়ে নিজৰ ঘৰতে বহি দেশ বিদেশৰ খবৰ নিজৰ স্মাৰ্টফোনটোৰ পৰা পাব পাৰে অৰ্থাৎ এটা আঙুলিৰ দ্বাৰা তেওঁ স্মাৰ্টফোনৰ পৰা সমূহ ৰাজ্যৰ সমূহ দেশৰ সমূহ পৃথিৱীৰ খবৰ তেওঁৰ হাতৰ মুঠিত হৈ পৰে স্মাৰ্টফোনৰ দ্বাৰা বহু নজনা তথ্যও সংগ্ৰহ কৰিব পৰা যায় এজন ব্যক্তিয়ে বহু ধৰণৰ নজনা কথা ইণ্টাৰনেটত সুধি লৈ তাৰ উত্তৰ পাবলৈ সক্ষম হ'ব পাৰে কোনো ধ কোনো ব্যক্তিৰ কথা জানিবৰ বাবে বিখ্যাত ব্যক্তিৰ কথা জানিবৰ বাবে ইণ্টাৰনেটত তেওঁৰ কথা উপলব্ধ থাকে ইণ্টাৰনেটত বহুতো ই বা ইলেক্ট্ৰনিক কিতাপো উপলব্ধ থাকে অৰ্থাৎ কিতাপ এখন নিকিনাকৈ এজন ব্যক্তিয়ে তেওঁৰ স্মাৰ্টফোনটোতে এখন কিতাপ পঢ়িব পাৰে আৰু তাৰপৰা জ্ঞান লাভ কৰিব পাৰে বৰ্তমান দেখা যায় যে ছাত্ৰ ছাত্ৰী সমূহেও স্মাৰ্টফোনৰ পৰা তেওঁলোকৰ পঢ়া শুনাত বহুত সুবিধা হয় অৰ্থাৎ স্মাৰ্টফোনৰ এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে তেওঁ নজনা প্ৰশ্নটো সুধি লৈ তাৰ উত্তৰ ল'ব পাৰে স্মাৰ্টফোনৰ সুবিধাৰ লগতে কিছুমান অসুবিধাও দেখা যায় তাৰ অসুবিধা কিছুমান হৈছে সময় নষ্ট কৰা আজিকালি দেখা যায় যে যোনবোৰ ছাত্ৰ ছাত্ৰী বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকে তেওঁলোকে স্মাৰ্টফোনত সময় নষ্ট কৰিলে বহু ধৰণৰ তেওঁলোকৰ পঢ়া শুনাত ক্ষতি হোৱা দেখা যায় আজিকালি সৰু ল'ৰা ছোৱালী বা সৰু ছাত্ৰ ছাত্ৰীসকলেও স্মাৰ্টফোন ব্যৱহাৰ কৰিলে পঢ়াত মন দিব নোৱাৰে বাবদ তেওঁলোকৰ পঢ়াত ক্ষতি হয় আৰু তেওঁলোকে জ্ঞান লাভ কৰিবলৈ অসমৰ্থ হয় অত্যাধিক স্মাৰ্টফোন ব্যৱহাৰ কৰিলে মানুহৰ মানসিক বা মানসিক মানসিক অসুবিধাৰ লগতে শাৰীৰিক অসুবিধাও হ'ব পাৰে যেনে চকুৰ বেমাৰ অত্যাধিক স্মাৰ্টফোন কৰাৰ বাবে তেওঁলোকৰ স্মাৰ্টফোনৰ যি ডিস্প্লেৰ পৰা ওলোৱা ৰেই সেই সমূহৰ বাবদ চকুৰ অসুবিধা হ'ব পাৰে বা অতি কম বয়সতে তেওঁলোকৰ চকুৰ বাধা চকুৰে দেখাত বাধা আহিব পাৰে